ব্যৱসায় সফল হোৱা বাতৰি শুনিলে যিহেতু আনন্দ লাগেই কাৰণ নিজে কষ্ট কৰি এটা ব্যৱসায় আৰম্ভ কৰা হয় সেই ব্যৱসায়টোৰ ওপৰত যদি কিবা এটা লাভৱান হয় এতিয়া বহুত বহুত বেছি আনন্দ লাগে তেনে এটা বাতৰি যেতিয়া মই প্ৰথম মানে ছাগলী পুহিছিলোঁ ছাগলী দুজনী কিনিছিলোঁ পাঁচ হাজাৰ টকা দি কিনে তাৰপিছত ছাগলীকেইটা যেতিয়া পোৱালি দিলে পোৱালি দি পোৱালিকেইটা ডাঙৰ হ'ল ডাঙৰ হ'লত প্ৰথমতে দুটা দুটাকৈ পোৱালি দিছিলে আৰু দুটা পোৱালি মানে খাচী মানে মতা পোৱালি দিছিলে আৰু দুজনী মাইকী দিছিলে চাৰিটা পোৱালি হ'ল তাৰে যেতিয়া খাচী দুটা বিকি মই প্ৰথমতেই দছ হেজাৰ দছ হেজাৰ যিহেতু অকণমান সৰুতে বিকিলো বিছ হেজাৰ টকা পাইছিলোঁ তেতিয়া মানে মোৰ নিজকে বহুত বহুত বেছি আনন্দ লাগিছিল কাৰণ মানে প্ৰথম ব্যৱসায়ৰ মানে প্ৰথম পইচা যিহেতু ঘৰুৱা মানুহ ঘৰতে থাকোঁ আৰু তেনেকৈ ইমান মানে আৰম্ভ কৰি পোৱা নাই আৰু গোটৰ পৰা পইচা লৈ আৰম্ভ কৰিছিলোঁ সেইকাৰণে অঁ হয়টো খুব বেছিয়ে ভাল লাগিছিল আৰু তাৰ পাছত এটা এটা কৰি লাহেকৈ কুকুৰা পুহিবলৈ ল'লোঁ হাঁহ পুহিবলৈ ল'লোঁ সেইবিলাক অৰ্থাৎ তেনেকৈ কম কম পৰিমাণে বেছি থাকোঁ কিন্তু ভালো লাগে বিশেষকৈ কিন্তু ছাগলী আৰু বেপাৰ গাহৰি পুহিছিলোঁ পুহিবলৈ দিছিলোঁ গাহৰি পুহি দুটা গাহৰি পুহি পঞ্চাছ হাজাৰ টকা পাইছিলোঁ সেইটো মোৰ খুব মানে ভাল লগা বুলি ক'ব লাগিব বেলেগক আৰু গাহৰি পুহিছিলোঁ মই নিজে আধিলৈ পুহি মানে বিক্ৰী কৰি মই সফল হৈছিলোঁ আৰু তেনেকুৱা আৰু বাতৰি মোৰ ক'বলগীয়া আনন্দ লগা বুলি নাই তথাপিতো হাঁহ কুকুৰা বেছি কণী বেছি পাওঁ পইচা নিজৰ পইচা হয় খুব বেছিয়ে ভাল লাগে আৰু বিশেষ নাই আৰু তেনেকুৱা কি গৈছে এতিয়াও সৰু সুৰাকৈ কণী বিকো হাঁহ বিকো কুকুৰা বিকো সেইবিলাক কম পৰিমাণে কিন্তু যিহেতু আনন্দই লাগে ব্য়ৱসায় ক্ষেত্ৰতে হয় কষ্টও হয় কিন্তু আনন্দ লগা বাতৰি ভিতৰত গাহৰি আৰু ছাগলী পুহি প্ৰথম পুহি যেতিয়া পুহিছিলোঁ বিক্ৰী কৰিছিলোঁ বহুত বহুতে আনন্দ লাগিছিল